অসমীয় ভাষাটো বিৰাট এটা চহকী ভাষা আৰু মৈথিলী আৰু ব্ৰজাৱলী ভাষা সংস্কৃত ভাষা এইবিলাক এটা তাৰমানে মিক্স এটা হৈ পেলাই অসমীয়া ভাষাটো অহা বুলি আমাক কয় আৰু অসমীয়া ভাষাটোত মানে কি কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে মানে আমাৰ এই যতুৱা ঠাঁচ হওক ফকৰা যোজনা হওক এনেকুৱা ধৰণৰ বস্তু আমি ব্যৱহাৰ কৰোঁ যিটো মানে ধৰক ভাষাটোৰ সৌন্দৰ্যটো মানে বঢ়াই দিয়ে এই ধৰক আপুনি কিবা এটা লিখি আছে বা মানুহৰ আগত কিবা এটা কৈ আছে তাৰ লগত যদি আপুনি সেনেকুৱা কিবা এটা জতুৱা ঠাঁচ বা ফকৰা যোজনা ব্যৱহাৰ কৰে কৰাৰ লগে লগে মানে কি হয় মানে ধুনীয়া এটা হৈ পৰে অস্বাভাৱিক বা তেনেকুৱা একো কথা নাই অস্বাভাৱিক শব্দটো মই মনা নাই আপুনি আকৰ্ষণীয় বুলি ক'ব পাৰে আকৰ্ষণীয় চব ভাষাৰে কিবা নহয় কিবা এটা থাকে মই নিজৰ প্ৰিয় এটা ভাষা হ'ল মানে বঙালী ভাষাটো মই ভাল পাওঁ খুব মিঠা লাগে তাৰমানে সেইটো আৰু অসমীয়া ভাষাটো মই কলোঁৱেই আপোনালোকক যে জতুৱা ঠাঁচ আৰু ফকৰা যোজনাৰ যিটো ব্যৱহাৰ এই ধৰক মানে তেনেকুৱা ধৰক এই যে আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা সেইটো এটা কেনেকুৱা ধৰণৰ ধুনীয়া এটা মানে ফকৰা যোজনা যে আমাৰ মানুহবিলাক কেনেকুৱা হয় যে নিজৰ পকেটত পইচা আছেনে নাই সেইটো মানে মতলব নাই কাষৰ মানুহঘৰে যদি বিল্ডিং বনাইছ ময়ো বিল্ডিং বনাই দিম সেনেকুৱা ধৰণৰ এটা মেণ্টেলিটিত চলি আছে আজিকালি তো সেনেকুৱা ধৰণৰ কথা তাৰপিছত আৰু আপুনি ক'ব পাৰে যে এই শব্দৰ কিছুমান মানে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰোঁ ধৰক বা আমাৰ অসমীয়া ভাষাটোত এই স বোলা বস্তুটো যিটো আছে স দন্ত্য স মূৰ্ধণ্য় ষ তালব্য় শ এইবিলাক বস্তু কিন্তু হিন্দীত আপুনি নাপায় বা বেলেক কিবা এটাত পতককে নাপায় আমাৰ মানে চাবচোন এই বদিউডত যেতিয়া মানে মানুহবিলাকে গান গাইছিলে তেতিয়া সেই সটো উচ্চাৰণ কৰোঁতেই মানে সিহঁতে প্ৰব্লেম পায় তেতিয়া সেইটো এটা বেলেগ ধৰণৰ মানে সৌন্দৰ্য এটা আছে আৰু বস্তুবিলাক অৰ্থপূৰ্ণ যেনেধৰক তালব্য শ বুলি কোৱাৰ লগে লগে তাৰ উচ্চাৰণটো তেনেকে হয় জিভাখন তাৰমানে তালুত লাগি যায় সেইকাৰণে তালব্য শ বা মূৰ্ধণ্য় ষ বুলি কোৱাৰ লগে লগে সেই মূধাত লাগে তাৰমানে মুখৰ তো সেইটো মূৰ্ধণ্য় ষ তো সেনেকুৱা ধৰণৰ কথা তো সেই আৰু চবফালৰ পৰাই অসমীয়া ভাষাটো চহকী আৰু আকৰ্ষণীয় হয় আৰুআকৰ্ষণীয় হয় বুলিয়ে মই বিশ্বাস কৰোঁ